হয় মই কথা এটা জানিব লাগিছিলে মানে মই হটবস্ক হয়নে হয় মই তাৰপৰা ফ্ৰাইড ৰাইচ আৰু আপোনাৰ বাটাৰ চিকেন অৰ্ডাৰ দিছিলোঁ এঘণ্টা মান হৈ গ'ল ডেলিভাৰী ফুড প্ৰিপেয়াৰিং মানে দেখাই থাকে খাদ্য যে হৈ আছে বনি আছে সেইটো দেখাই থাকে তাৰপিছত এৰাইভিং শ্বৰ্টলি বুলি দেখালে কিন্তু আহি থাকোঁতে অলপ আগত নটিফিকেশ্যন এটা মই পালোঁ যে খাদ্যটো ডেলিভাৰ হ'ল বুলি মানে অৰ্ডাৰটো ডেলিভাৰী দিয়া হৈছে বুলি কিন্তু মোৰ হাততটোতো ডেলিভাৰীটো আহি পোৱা নাই কথাটো কি মই জানিব পাৰিম নেকি হয় এনেকে মোৰ লগত আৰু এবাৰ আগত হৈছিলে আপোনালোকৰ এইটো অকমান মানে মানুহক দিওঁতে সাৱধান হ'ব লাগে যিহেতু অ টি পি ছিষ্টেম থাকে তো অ' টি পিটো মানুহৰ পৰা খুজিব লাগে বা নাম সুধি পেলাই সেই ডেলিভাৰীটো দিব লাগে এতিয়া মই ইমান টাইমৰ পৰা ৰখি আছোঁ আপোনালোকে যদি এনেকুৱা কাম কৰে তেন্তে মই কেনেকে আমি কেনেকৈ আপোনালোকৰ ওপৰত বিশ্বাস কৰিম ন হ'ব এতিয়া আপুনি মোক ক'ৰ কেনেকৈ ক'ত হৈছে সেইটো গম পাব পাৰিম নেকি কোনে ডেলিভাৰীটো লৈছে বা কেনেকুৱা কি কথা হয় জমেট'ই দিছিলে

কিন্তু এতিয়া কিবা এটা সমাধানৰ উপায় দিব পৰা হ'লে ভাল আছিলে আপোনাৰ তাতে যোনে ডেলিভাৰী পাৰ্টনাৰ আছিলে যোনে দিছিলে তেওঁৰ ফোন নাম্বাৰটো দিবচোন মই মোৰ তাত আছে বাৰু তেওঁ ফোন কৰিছোঁ কিন্তু ফোনটো লাগা নাই লাগি থকা নাই মোৰ পৰা নট ৰিছেৱল দেখাই আছে আপোনালোকে যদি যোগাযোগ কৰে তেতিয়া ভাল হ'ব আৰু এইটো বিষয় মই জনাব পাই মানে আপোনালোকক জনাওঁ বুলি ভাবিলোঁ হয় ঠিক আছে আপোনালোকে মোক কিবা এটা কৰি পেলাই দিয়ক

পাম নহয় হয় আপোনালোকে তেন্তে সুবিধা অকণ কৰি দিয়ক মোৰ মানে ফোনটো লাগি থকা নাই ডেলিভাৰী পাৰ্টনাৰজনৰ মানুহজনৰ ঠিক আছে বাৰু হয় দিয়ক